মোৰ অঞ্চলত বৰ্তমান শাসন কৰা মূল ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি এই দলটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অৰ্থাৎ তিনি এপ্ৰিল ঊনৈছশ আশী চনতে জন্ম গ্ৰহণ কৰিছিল বিভিন্ন ধৰণৰ কিছুমান ৰাজনৈতিক এজেণ্ডা লৈ আৰু বৰ্তমান সময়ত মোৰ ৰাজ্যখনত অথবা অৰ্থাৎ অসমখন গঠন হোৱাত বিজেপিৰ কোনো ধৰণৰ ভূমিকা নাই কিয়নো অসম ঊনৈছশ সাতত্ৰিছ চনতে গঠন হৈছিল আৰু তাৰ পৰিৱৰ্তে বিজেপি দলটো ছয় এপ্ৰিল ঊনৈছশ আশী চনতহে ইয়াৰ জন্ম হৈছিল